মোৰ প্ৰিয় বাতৰি কাকত বাতৰি কাকতখন প্ৰিয় হোৱাৰ কাৰণ হৈছে ইয়াত বিভিন্ন ধৰণৰ তথ্য পাতি পাব পাৰিম জ্ঞান অৰ্জন কৰিব পাৰিম ভাল বেয়া পৃথিৱীৰ সকলো খবৰ আমি বাতৰি কাকতৰ পৰা আমি পাব পাৰোঁ বিশেষকৈ মই দেওবৰীয়া বাতৰি কাকতখন পঢ়োঁ কিয়নো ইয়াত গল্প কবিতা ইত্যাদি থাকে যিবোৰ মই পঢ়ি বহুত ভাল পাওঁ